অতিমাত্রা পৰ্যটকৰ ভিৰ হ'লে স্থলীসমূহ স্থলীসমূহ পৰিৱেশ প্ৰদূষণ হয় আৰু লগতে শব্দ প্ৰদূষণ হয় যদি ওচৰতে নদী বা তেনে জান জুৰি থাকে সেই পানীও প্ৰদূষণ হয় সেইকাৰণে সেইখিনি নহ'বৰ বাবে আমি নিয়ন্ত্ৰণ কৰিব হ'লে এই ক্ষেত্ৰত পৰ্যটকৰ স্থলীসমূহত ল'ব লগা নিয়ন্ত্ৰণ নিয়ন্ত্ৰণখিনি আমি সকলোৱে আগবাঢ়ি আহিব লাগিব এক ব্যৱস্থা হাতত ল'ব লাগিব এই ক্ষেত্ৰত আমি সকলোৱে মিলি আৰক্ষী বিশেষকৈ প্ৰশাসনৰ সহায় সহযোগিতা আমি পাব লাগিব আৰু যদি প্ৰশাসনে আগবাঢ়ি আহে তেতিয়াহ'লে সেই পৰ্যটক পৰ্যটনস্থলীসমূহত আমি এক বেনাৰ ব্যৱস্থা কৰিব লাগে তাত এক জৰুৰীৰভাৱে নিৰ্দেশন নিৰ্দেশ নীতি নিয়ম অলপ আমি তাত বৰ্ডত আমি নিয়ম বান্ধি দিব লাগে য'ত নেকি পৰ্যটকসকলে আহিলে সেই চকুত পৰে বৰ্ডখন আৰু বৰ্ডখনত এনে কিছুমান আমি জৰুৰী ব্যৱস্থা কৰিব লাগে য'ত নেকি পৰ্যটকে আহি যি স্থলীত তেওঁলোকে মানে থাকিবহি সেই জেগাডখৰ যাতে চাফ চিকুণ হৈ থাকে আৰু কোনো লেতেৰা নহয় আৰু এক ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকে যাতে লগত যিখিনি বস্তু লৈ আহে সেইখিনি চাফ চিকুণ কৰি লগত লৈ যায় আৰু প্লাষ্টিকৰ বস্তুসমূহ যে য'তে ত'তে নেপেলাই পলিথিন ইত্যাদি সেইখিনি নজৰ দিব লাগে আৰু তাকে যদি নকৰে তেতিয়া প্ৰশাসনে এক ব্যৱস্থা কৰিব লাগে যে এক জৰিমনা ব্যৱস্থা কৰিব লাগে যদিহে চাফ চিকুণ কৰি নথয় তেতিয়া সেই পৰ্যটকসকলৰ ওপৰত জৰিমনা বিহিব লাগে তেতিয়া যদি আমি ভাবোঁ তেনেধৰণে যদি কৰে তেতিয়াহ'লে পৰ্যটকসকল আহিলে সদায় স্থলীসমূহো চাফ চিকুণ হৈ থাকিব আৰু তেতিয়া স্থলীসমূহো হয়তো সদায় পৰিষ্কাৰ হৈ থাকিব তেতিয়া এনেধৰণে যদি আমি আগবাঢ়ি আহোঁ সকলোৱে যদি আমি সহযোগিতা আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে পৰ্যটন নিয়ন্ত্ৰণ স্থলীত এনেদৰে এক ব্যৱস্থা আমি হাতত ল'ম আৰু এনেদৰে হ'বলৈ হ'লে আমাৰ এই নিয়ন্ত্ৰণ ৰোধ কৰা হ'ব